হয় হয় হয় হয় হয় আপোনালোকৰপৰা এখন মই ফেন অৰ্ডাৰ কৰিছিলোঁ যিখন মই এতিয়া পাইছোঁ বৰ্তমান হয় সেই ফেনখন মানে খুবে মই এটা ভাল পাইছোঁ ফেনখনৰ ৰংটো মই যিটো ৰং দিছিলোঁ অনলাইনত দেখি পেলাই গতিকে সেই ৰংটো যেনেকুৱা দেখিছিলোঁ তেনেকৈয়ে আহিছে আৰু ইয়াৰ স্পীড ফেনখনৰ স্পীডটো বহুত ভাল হয় বতাহটো বহুত বেছি ঠাণ্ডা হয় গতিকে মই ফেনখন খুবেই ভাল লাগিছে মানে দামটোলৈ চাই মানে মোৰ লাগিছে যে ফে মানে ফেনখন ঠিকেই আহিছে গতিকে আপোনালোকৰ এই পেকেজিংটোও মোৰ ভাল লাগিছে গতিকে মোৰ ভাল লাগিলে আপোনালোকে যে মই যিটো অৰ্ডাৰ কৰিছিলোঁ সেইখিনিকে আপুনি মোক মোৰ ঠিকনাত ভালদৰে পঠিয়োৱাৰ বাবে গতিকে ধন্য়বাদ দিছোঁ হয় হয়